মই চোতালত মানে কেনেকৈ কুকুৰাবোৰ বেমাৰ হ'লে কেনেকুৱা দেখে সেইবিলাকৰ বিষয়ে মই দুআষাৰ ক'ম এতিয়া আমাৰ চোতালত যেতিয়া কুকুৰাবোৰ মানে মন মাৰি বহি থাকে বা দানা খাব নিবিচাৰে তেতিয়া আমি গম পাওঁ যে কুকুৰাবিলাক বা হাঁহবিলাক হাঁহবিলাক বেমাৰ হৈছে সেই কুকুৰাবোৰৰ কিছুমান দিনত কেতিয়াবা এনেকুৱা হয় যে কুকুৰাবোৰৰ চকুৰে চকুপানী ওলাই আহে আৰু মুখেৰেও লেলাৱতি নিচিনা ওলায় আৰু এইটো আমি চোৱাইন ফ্লু বুলি কোৱা হয় মই ভালকৈ বাৰু ক'বলৈ জনা নাই যিটো চোৱাইন ফ্লু বাৰু তেনেকুৱাই শব্দটো মই ভালকৈ যিহেতু নপঢ়া নুশুনা মানুহ ভালকৈ ক'ব নাজানিছোঁ তথাপিও কৈছোঁ সেই তেনেকুৱা বেমাৰ হ'লে আমি কুকুৰাবিলাক মাৰি ব মাৰি পিনি এই দূৰৈত মানে পুতি পেলাবগৈ লাগে আমি মোৰ এবাৰ তেনেকুৱা হৈছিল গোটেইখিনি কুকুৰা মানে মোৰ মানে যেতিয়া ৰাতিপুৱা মেলি দিছোঁ প্ৰথম দিনা দুই এটা হৈছিল তেনেকৈ মই ভাবিছোঁ এনেই কুকুৰাবিলাক এনেই তেনেকুৱা হৈছে তাৰ ঠাণ্ডা পোৱাৰ কাৰণে তেনেকুৱা হৈছে চৰ্দি লাগিছে মানুহৰ নিচিনাকৈ চৰ্দি লাগিছে নেকি বুলি ভাবিছিলোঁ পিছত দেখিলোঁ যে কুকুৰাবিলাক কি হয় বেছিকৈ মানে হ'ল যে ইটো পিছত সিটো হৈছে লাহে দুই এটা কুকুৰা মৰিছেও তেতিয়া মই ওচৰৰ মানে ভেটেনেৰী ওচৰলৈ গ'লোঁ ভেটেনেৰী ডক্টৰ ক'লে যে কুকুৰাবিলাক চোৱাইন ফ্লু হৈছে গতিকে আপুনি কুকুৰাবিলাকৰ পৰা আঁতৰি থাকক আৰু সৰু ল'ৰা ছোৱালী কুকুৰাবিলাকৰ ওচৰলৈ যাবলৈ নিদিব আৰু কুকুৰাবিলাক মাৰি দূৰত গাঁত খান্দি পুতি পেলাওক মই ঠিক সেইটোৱে সেইটোৱে কৰিলোঁ কুকুৰাবিলাক গাঁত খান্দি মই দূৰৰ জেগাত দকৈ গাঁত খান্দি মই কুকুৰা গোটেইখিনি পুতি পেলালোঁ কিন্তু কুকুৰা হাঁহবোৰ মৰাৰ পিছত বৰ দুখ লাগিছিল যেতিয়া কুকুৰা হাঁহবোৰ মৰিলে গোটেই চোতালখন উকা উকা লাগিছিল তাৰপিছত আকৌ দুই এটা পিছত আকৌ এবাৰ কুকুৰা পুহিলোঁ আৰু সেইবাৰো মোৰ ঠিক তেনেকুৱাই হ'ল কুকুৰাবিলাক বগা বগা কৈ হাগিলে কিন্তু বগা বগাকৈ হগা পিছত কিন্তু গোটেইখিনি কুকুৰা তেতিয়া নমৰিলে তেতিয়া সেই সেইটো বেমাৰ কিন্তু মানুহলৈ আক্ৰান্ত নহয় বুলি গম পালোঁ তাৰপিছত সেই বেমাৰ হোৱা কুকুৰাবিলাক মই আঁতৰত থ'লোঁ